অঁ চুমবা হয়নে মই কৃষ্ণাই কৈছিলোঁ অঁ ভাল নে তোমালোকৰ ভালেই তোমাৰ বিয়া কথা শুনিছিলোঁ কেতিয়াকৈ অঁ অঁ মই আৰু এটা কথা কাৰণে ফোন কৰিছিলোঁ এই কেইদিনতে মুনুৰ ছুটি আছে অঁ মই বোলো লখিমপুৰত যাম বুলিছিলোঁ তাত ক'ত মানে ভালকৈ উৎসৱ পতা হয় যানা নেকি

অঁ অঁ তাত অকল বিহুৱে হয়নে নে বেলেগ

অঁ অঁ আৰু

অঁ অঁ অঁ

অঁ আৰু ক'ত মানে আৰু কি কি জেগা আছে এনেই ফুৰিব পৰাকৈ ইনেওতো আকৌ যাব নোৱাৰিমে চাগৈ মই আছো তোমাৰ হায়দৰাবাদত মই তোমাৰ এপ্ৰিলৰ তিনি তাৰিখ মানে যাম এমাহৰ কাৰণেই যাম থকাটো চিন্তা কৰা নাই এতিয়ালৈকে অঁ

অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ

তাকে অঁ সেইফালতো যোৱা হোৱা নাই বহুত দিন অঁ

যাম অঁ অঁ বাকী তুমি যাবা নে কি নহয় তুমিও যাবা নে কি হেৰি ফাট বিহুৰ তালৈ অঁ অঁ অঁ তাকে অঁ যদি যোৱাটো মিলে ক'ত

অঁ অঁ অঁ

অঁ অঁ অঁ জানো নামটো কোৱা হ'লে চিনি পালোঁ হয় অঁ অঁ হয়

অঁ তাকে তুমি হেৰি কৰিবা ফাটৰ বিহুলৈ যদি যোৱাটো তোমাৰ মিলেগৈ টাইম টেবুল তেতিয়া খবৰ দিবা নহ'লে একেলগে যাম গাড়ী এখনকে ল'ব অঁ আমি দুজন অঁ ঠিকে আছে চাৰিজন

অঁ

অঁ অঁ তেতিয়া শেষৰ দিনাখনই যাম অঁ অঁ ভালেই ভালেই তোমালোকৰ ঘৰত ভাল অঁ ইয়াতে কৰি আছো কোম্পোনী এটাত অঁ তেওঁ তাতে ঠিক আছে দিয়ক